আমি মই ৰন্ধাৰ সময়ত বহুতেই সাৱধান হওঁ কাৰণ আগত মোৰ দুৰ্যোগ কিছুমান হৈ গৈছে সেই কাৰণে মই ৰন্ধাৰ সময়ত মানে সাৱধান হৈ থাকোঁ আৰু মানে ধৰক কেৰাহীখন ধৰিবলৈ পটককেনে গৰম হৈ থাকেতো কেৰাহীখন জুইত পতাৰ লগে লগে কেৰাহীখন গৰম হৈ থাকে তাত মানে ফটাকানি ওচৰত থওৱেই আৰু ধৰিবলৈ ভাতৰ চৰুটো ধৰিবলৈ ধৰক ভাতৰ চৰুটো বহুত গৰম হৈ যায় জুইত বহোৱাৰ পাছত ভাতৰ চৰুটো ধৰিবলৈ ফটাকানি আৰু ভাতৰ চৰুটো নমাবলৈ শাকৰ চৰু নমাবলৈ ওচৰত জাকি মানে জাকি বহাই থওঁ আৰু নহ'লেতো মাটিত থ'লে এনেই জুইত যেতিয়া বনাওঁ তেতিয়া ছাই তাই লাগি যায় মাটিত থ'বলৈ অসুবিধা হয় সেইকাৰণে জাকি এডাল ওচৰত থৈ ফটাকানি ওচৰত থাকে তেনেকেই নমাই থওঁ আৰু ধৰক বজাৰৰ পৰা মাছ চাছ আনিলে ধৰক তো মাছ যেতিয়া ফ্ৰাই কৰোঁ তেলত দিয়া হয় তেতিয়াতো একেবাৰে সাৱধান হ'বলগীয়া হয় আঁতৰতে থাকোঁ আৰু বিশেষকৈ বৰালি মাছটো ফ্ৰাই কৰাৰ লগে লগে মানে ফুটি যায় তাৰ মানে বহুত ফুটি গ'লেতো ওচৰত থাকিলে ন'হব ওচৰত মানে একেবাৰে বহুত সাৱধান হ'বলগীয়া হয় আৰু আঁতৰৰ পৰা অলপ ধৰক ফ্ৰাই কৰি থাকিবলগীয়া হয় ফুটি মানে ঘ গাত তেল পৰিলেতো সেইটো ঢৌ উঠি যায় সেই তেনেকুৱা মানে সাৱধান হ'বলগীয়া হয়